হয় মোৰ গাঁওখনৰ নাম হৈছে গোহাঁই টেকেলা যিখন এখন সম্পূৰ্ণ এশ শতাংশ আহোম গাঁও আৰু মই মোৰ পূৰ্বপুৰুষসকল যেনে ধৰক মোৰ ককা আইতা বা বৰ্তা বৰমাহঁতৰ মুখৰ পৰা শুনি আহিছোঁ এই গাঁওখন হেনো অতি পুৰণি আৰু এই গাঁওখন আহোম ৰজাৰ ৰাজত্বৰ দিনতে গঠিত এখন গাঁও য'ত আমি বৰ্তমান এশ শতাংশ আহোম মানুহে বাস কৰি আছোঁ গাঁওখনত সম্পূৰ্ণ আহোম মানুহেই তাৰ উপৰিও আমি গাঁওখনত আহোমৰ দিনৰ বহুতো আমি চিহ্ন আমি বৰ্তমানলৈকে দেখিবলৈ পাই আছোঁ গতিকে ময়ো ভাবোঁ মোৰো গাঁওখন এখন ইতিহাস প্ৰসিদ্ধ গাঁও গতিকে প্ৰথম মই মোৰ গাঁৱৰ নাম নামটো কিয়নো গোহাঁই টেকেলা পৰিল মই সেইটো বিষয়ে মই ক'বলৈ ওলাইছোঁ ককা বা আইতাহঁতৰ মুখত শুনামতে যেতিয়া আমাৰ অসমত আহোম ৰাজত্বকাল চলি আছিল তেতিয়া আমাৰ ইয়াত এজন গোহাঁই নামৰ হেনো এজন টেকেলাই বাস কৰিছিল আৰু তেওঁৱেই আমাৰ গাঁওখন চোৱা চিতা কৰিছিল আৰু তেওঁৱেই আমাৰ গাঁৱৰ মূল বিষয়া হিচাপে আহোমে দায়িত্ব দিছিল তেওঁক গতিকে তেওঁৰ নামতে আমাৰ গাঁওখন হেনো থাকি গ'ল গোহাঁই টেকেলা নামত ইমানখিনিয়ে গাঁৱৰ নামৰ বিষয়ে মই গম পাইছোঁ বা মই জানিবলৈ পাইছোঁ তাৰ বিষয়ে মই ক'লো মই যে মোৰ গাঁৱত আহোমৰ কিছুমান চিহ্ন দেখিবলৈ পাইছোঁ তাৰ ভিতৰত প্ৰথম চিহ্নটো হৈছে পুখুৰী কিছুমান আমাৰ মানে কি ককা আইতাহঁতেও কৈছে বৰ্তা বৰমাহঁতেও কৈছে মোৰ মা দেউতাহঁতেও কৈছে এইকেইটা বহুত পুৰণা পুখুৰী আৰু হয়ও ময়ো চাইছোঁ আমাৰ গাঁৱত প্ৰতি আপোনাৰ এশ এশ মিটাৰ আঁতৰে আঁতৰে কিছুমান পুখুৰী আছে যিকেইটা পুখুৰী সমান দূৰত্বত আছে আৰু সমান মানে পুখুৰী কেইটাৰ আপোনাৰ ব্যাধিও সমান বৰ্তা বৰমাহঁতে কয় এইকেইটা দিন এইকেইটা পুখুৰী হেনো আমাৰ ইয়াত আহোমৰ ৰাজত্বকালতে খন্দুৱা পুখুৰী আৰু পুখুৰীকেইটা দেখিলেও লাগে যে কথাটো কিছু কিছু পৰিমাণে মিছাও নহয় সঁচা কাৰণ এটা লাইনত আপোনাৰ গাঁওখনৰ আমাৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ আমাৰ প্ৰায় দহটা মান পুখুৰী আছে চাইছোঁ পুখুৰীকেইটাৰ লাইনটো একেই দিশ পৰিধি সমান পুখুৰী কেইটাত পানীও আপোনাৰ বাৰমাহেই পানী থাকে খৰালি বাকীবিলাক সকলো পুখুৰী শুকাই যায় কিন্তু সেই পুখুৰীকেইটা শুকাই নাযায় গতিকে আমিও কিছুমান বি বিশ্বাস কৰিছোঁ মানে যে এইকেইটা হয় আহোমৰ দিনৰ কিছুমান টেকনলজি ব্যৱহাৰ কৰি এইকেইটা খন্দুৱা হয় কিয়নো ইহঁতৰ গোটেইকেইটা পুখুৰী সমান চাইজৰ পানীও বাৰমাহে থাকে গতিকে আমি সেইটোৱেই ভাবোঁ হয় যে আমাৰ গাঁওখন ইতিহাস প্ৰসিদ্ধ এখন গাঁও আৰু আহোম আমাৰ ককা আইতাহঁতেও যিহেতু কৈছে আহোমৰ দিনৰপৰাই আমাৰ গাঁওখন প্ৰতিষ্ঠা সেইটো বাবে আমি ভাবি লৈছোঁ আৰু এইখন আমাৰ আহোমৰ দিনৰ এখন গাঁও বুলি ক'বলৈ ইমানেই আছে আৰু গাঁওখনৰ বিষয়ে